অঁ কওক

হয় হয় হয় অঁঁ বহুত নিশ্চয় নিশ্চয় জনাম আগৰ সেই যি পুৰণা ওদালগুৰি আছিল সেই সময়ত সেই সময়ৰ কথাবিলাক এতিয়া মানুহটো বিশ্বাস কৰিব টান পাব এতিয়া আমূল পৰিৱৰ্তন এই যে ৰাস্তা ঘাট আৰু এই পুৰণা ওদালগুৰি ইয়াত এতিয়া গাড়ী মটৰৰ বৰ সুবিধা নাছিল দুখন গাড়ী চলে ৰাতিপুৱা গুৱাহাটী যাই আবেলি ঘূৰি আহে তাৰ পিছত কোনো গাড়ী গোড়া নাই এনেকুৱা অৱস্থা মানুহে দিন কটাইছিল আৰু আমাৰ যিবিলাক গাঁও অঞ্চলৰ মানুহ আহে বজাৰ কৰিবৰ কাৰণে এই এসপ্তাহৰ বজাৰ কৰি লৈ যায় বিভিন্ন মানুহবিলাক আমাৰ ওদালগুৰি বুধবৰীয়া বজাৰত আহে ভূটানৰপৰা আহে ভুটীয়াসকল অৰুণাচলৰপৰা মন্পাসকল আহে তেওঁলোকে প্ৰায় ঘোৰাই দি খোজকাঢ়ি কাঢ়ি আহে আজি সেই ওদালগুৰি এখন মহানগৰীত পৰিণিত হৈছে সমস্ত ৰাস্তা ঘাট এতিয়া আগতকৈ বহুত উন্নত গতিকে আমি চকুুৰ আগতেই দেখিলোঁ সেই সময়ত মানে বস্তু বাহিনীবিলাক দগা পাল্লাই জোখাৰ ছিষ্টেম নাছিলেই এই ভাগ কৰি কৰি বজাৰত বেচে ভাগা বুলি কয় ভাগা ভাগা কিমান এইটো কিমান দাম এনেকুৱা চাউলৰ কিলো আছিল পঁয়সত্তৰ পইচা তামোলৰ পোন আছিল এটকা আজি এপোন তামোলৰ দাম পাঁচশ টকা গতিকে বাদুৰ কথাৰ নিচিনা হৈছে গতিকে যিখিনি জানিলোঁ বহুত উন্নত বহুত উন্নত এতিয়া নতুন প্ৰজন্মই তাত আৰু পিছতো কি হ'ব আমি নাথাকিম এই পৃথিৱীত বিদায় ল'ম গতিকে এনেকৈ ক্ৰমে ক্ৰমে চামে চামে বস্তুবিলাক যুগত স্বাস্থ্যৰ নাগৰিক যুগ বাঢ়ি গৈ আছে বিজ্ঞানৰ যুগ বিজ্ঞানৰ সহায়তে মোবাইলৰ সহায়তে গোটেই পৃথিৱীৰ কথা ঘৰতে বহি গ'ম পায় আজিকালি ইয়াতকৈ আৰু কি ভাগ্য লাগে মানুহৰ ভাগ্যৱান চবেই কলি শাস্ত্ৰয়ো কৈছে কলিত ধন্য ধন্য কলিৰ যুগ ধন্য নৰাতনো ভাল ধন্য ধন্য ভাৰত গতিকে এইখিনি মোৰফালৰপৰা মই কলোঁ গতিকে এতিয়া আমি সকলোৱে বৰ্তমান যে প্ৰতিযোগিতাৰ যুগ হৈছে প্ৰতিযোগিতা ঘৰ দুৱাৰৰপৰা প্ৰত্যেকজন মানুহে এতিয়া আগবাঢ়ি গৈছে এতিয়া আগৰ এই পুৰণা যি যি ছিষ্টেম আছিল সেই ছিষ্টেমত ঘৰ নাই আজিকালি ঘৰবিলাকো উন্নত হৈছে কোনোবাই চাৰি খলপীয়া কোনোবাই তিনি খলপীয়া মাটিবিলাকৰ দাম বহুত হৈছে গতিকে মাটি কিনিব গ'লে দুই বিঘা মাটিৰ দাম দুই কোটি টকা লাগিব গতিকে তাতে ঘৰ বনাইছে তেনেকৈয়ে বসতি কৰিছে গতিকে আৰু কিবা ক'ব লগা আছে অঁ বাৰু ভাল ঠিক আছে মোৰ ফালৰপৰা মই ধন্যবাদ দিছোঁ